অঁ মানে মই এই এই আমাৰ ইয়াত বিহু উৎসৱটো মানে ব'হাগ বিহুটো অঁ বৰ আটক ধুনীয়াকৈ পতা হয় এই মুকলি বিহু পতা হয় বহুত তাৰমানে বিহু দল আহি ইয়াত উপস্থিত হয় তাৰপিছত ফাংচনৰ ব্যৱস্থা কৰা হয় গায়ক মতা হয় তাৰ লগতে বি বিহু দলো মতা হয় অঁ সাংস্কৃতিক এই এই সন্ধিয়া হিচাপে গায়ক মতা হয় গায়কে আহি ইয়াত গান পৰিৱেশন কৰে লগত কৌতুক কৌতুক অভিনেতাও থাকে ডেঞ্চত ডেঞ্চেৰ দল থাকে এনেসেনকৈ বিহু